মুকলি পানীত সাঁতুৰি থাকোঁতে সুৰক্ষিত থকাৰ কিছুমান উপায় হ'ল যে আমি মুকলি পানী এডৰা দেখিলে আমি তাক চাব লাগিব যে কিমান পৰিষ্কাৰ হৈ আছে পানীটো আৰু চাব লাগিব তেতিয়া ঠাৱনি পাই নে নাপায় পানীটোত সাঁতুৰিব পানীডৰাত সাঁতুৰিবলৈ গ'লে আমি চাব লাগিব যে ঠাৱনি পাওঁ নাপাওঁ আৰু আমি এটা নিজকে নিজেই জানিব লাগিব যে সাঁতুৰিব আমি পাৰোঁ নাই নাই যদি সাঁতুৰিব পাৰোঁ তেতিয়া অকণমান অলপ সাঁতুৰিবলৈ উপযুক্ত হ'ব কিন্তু সদায় সাঁতুৰিবলৈ যাওঁতে লগত লগৰীয়া হওক বা ডাঙৰেই হওক লগত নিব লাগিব যিহেতু কোন সময়ত মানুহ ধৰক পানী খাই দিবলগীয়া হয় বুৰিয়াই যাওঁতে পানীত তললৈ কিছুমানে বুৰিয়াই যায় তেতিয়া ধৰক পানী খাই দিবও পাৰে তেতিয়া ওচৰতে মানুহ থাকিলে ধৰক ধৰি আনিব তেনেকুৱা এটা কথা সেইখিনি আমি আগতিকৈ চাই ল'ব লাগিব পানীটো কিমান দ ঠাৱনি পোৱা হ'বনে নহয় সাঁতুৰিব পাৰেনে নোৱাৰে সেইখিনি চাব লাগিব আৰু পানীখিনি কিমান পৰিষ্কাৰ সেইখিনিও চাব লাগিব তাৰপিছত আপোনাৰ মুকলি পানীডৰাত কিবা জীৱ জন্তু সৰীসৃপ প্ৰাণী আছে নেকি সেইবিলাকো চাই ল'ব লাগিব কেতিয়াবা আৰু এটা কথা হ'ল সাঁতুৰিবলৈ যোৱাৰ আগত কেতিয়াও সৰহীয়াকৈ খাই যাব নালাগে কোনো বস্তু ভাতেই হওক বা অন্য কিবা বস্তুৱেই হওক খাই যাব নালাগে সাঁতুৰিকলৈ যাওঁতে সৰহীয়াকৈ খাই যাব নালাগে কাৰণটো হ'ল আপুনি যদি অধিক খাই যায় ভাতেই হওক বা যিকোনো আহাৰ ভক্ষণ কৰি যায় তেতিয়া আপোনাৰ কি হ'ব তাত সাঁতুৰিবলৈ যাওঁতে খুব ভাগৰ লাগিব ভাগৰ লাগিলে কি হয় আপুনি অলপ সুৰক্ষিত নহ'বও পাৰে পানীত পানী খাই দিব পটককৈ তললৈ গুচি যোৱাৰ আশংকা থাকে সেইখিনি কথা লক্ষ্য কৰিব লাগিব আৰু আপুনি পানীখিনি পৰিষ্কাৰ হয়নে নহয় সেইটো চাব লাগিব তাৰপিছত আৰু কথা হ'ল যে সেই মুকলি পানীখিনিত সোঁত পৰি আছে নেকি সেইটো লক্ষ্য কৰিব লাগিব বোৱঁতী নদীত সোঁতটো বেছিকৈ থাকে আৰু সেই বোৱঁতী নদীত সাঁতোৰাটো উপযুক্ত একেবাৰেই নহয় মুকলি পানী হ'লেও বোৱঁতী নদীত কেতিয়াও সাঁতুৰিব নালাগে নদীত সাঁতোৰাটো মানে সুৰক্ষিত নহয় বহুত বেয়া কথা সেইটো কাৰণে নদীৰ পানীত সাঁতুৰিবই নালাগে বোৱঁতী সোঁতে কেতিয়াও উটুৱাই লৈ গুচি যাব একো ধৰিব নোৱাৰি আৰু বোৱঁতী সুঁতিত এনেকুৱা হয় ঠাইতে দ হৈ থাকে পানীটো সেই পানীটো দই নে বাম ঘপকৈ ধৰিব নোৱাৰে ঠাইতে বাম পাব আপুনি আৰু ঠাইতে দ থাকে সাঁতুৰি থাকোঁতে পটককৈ বাম বুলি সাঁতুৰি দিব দত সোমাই গুচি যাব আৰু সুঁতোত কাৰেণ্ট পৰি থাকে তলেদি বেছিকৈ গৈ থাকে মানুহে ধৰিব নোৱাৰে সেইটো কাৰণে বোৱঁতী নদীত গা ধোৱাটো উপযুক্ত নহয় বুলি মই ভাবোঁ আৰু এটা কথা হ'ল শক্তিশালী প্ৰবাহ আদিৰ দৰে ডাঙৰ জলাশয়বোৰত কিছুমান বাধা থাকে ডাঙৰ জলাশয়বোৰত বাধাটো হ'ল মই ক'বলৈ গ'লে ডাঙৰ জলাশয়বিলাকত সাঁতোৰাটো একেবাৰে উপযুক্ত নহয় সাঁতোৰটো একেবাৰে উপযুক্ত নহয় কিন্তু বাধা বাধাবিলাক হ'ল এনেকুৱা ধৰণৰ আপুনি তাত জলাশয়বিলাকত শিল থাকিব পাৰে শিলবিলাক কি হয় পানী তলত থাকিলে আপোনাৰ শেলাই পৰি থাকে পানী কেতিয়াবা ধৰক বাঢ়ি আহিছে কেতিয়াবা শুকাই গৈছে শুকাই যোৱাৰ লগে লগে শিলবিলাক পিচল হৈ গুচি যায় আৰু সেই শিলৰ ওপৰত সাঁতুৰিবলৈ যাওঁতে আপুনি সাঁতুৰিলে ধৰক পানী অকণমান বামেই দেখিলে হ'লেও সাঁতুৰিলে যেনিবা সাঁতুৰি উঠি আহোঁতে পিচল খালে কেনেবাকৈ শিলত পিচল শেলাই পৰি থাকিলেতো পিচল খাবই আৰু পিচল খোৱাৰ পাছত আপুনি কেতিয়াও উঠিব নোৱাৰে আৰু সেই জলাশয়বিলাকৰ কিনাৰলৈ গ'লেও আপোনাৰ লগত মানুহ লৈ যাব লাগে তেতিয়াহে যাব লাগে অকলশৰে কেতিয়াও সেই জলাশয়লৈ যাব নালাগে কাৰণ অকলশৰে সেই জলাশয়ৰ কিনাৰত কিবা কাম কৰিবলৈ গ'লেও আপুনি হঠাৎ পিচল খাই গ'লে লগৰজনে কিবা চিঞৰ বাখৰ কৰি দিলে বেলেগ মানুহে আহি উঠাব পাৰিব যদি অকলশৰীয়াকৈ যায় আপুনি কাক চিঞৰিব সময়টো নাপায় কেনেবাকৈ পিচল খালে আৰু সেইটো সাঁতোৰৰ উপযুক্তটো কেতিয়াও নহয় গভীৰ জলাশয়বিলাকত আৰু শিল থকা ঠাইবিলাকত সাঁতোৰাতো উপযুক্তই নহয় মই জনামতে সেই শিলবিলাকৰ ধাৰ থাকে কেতিয়াবা কিছুমান পিচল শেলাই পৰি থাকে আৰু কিছুমান ধাৰ হৈ থাকে সেই ধাৰত ভৰিটো আপোনাৰ কেনেবাকৈ লাগি গ'লে কাটিলে আপুনিটো সেই বিষত বিষতটো আপুনি বহি দিব তাতে জলাশয়তে কেনেকৈ কাটিলে তেতিয়াতো আপুনি পানী খাই মৰি যাব সেইটো কাৰণে সেইবিলাক জলাশয়ত সাঁতোৰাটো উপযুক্ত নহয় আৰু তাত বিভিন্ন ধৰণৰ সেই জলাশয়বিলাকত বিভিন্ন ধৰণৰ সৰীসৃপ প্ৰাণী হওক বা বিভিন্ন ধৰণৰ জলত থকা প্ৰাণী থাকে সেইবিলাকে কেনেবাকৈ কামুৰি দিবও পাৰে আপোনাক আপুনি পানীত সোঁতত ধৰিব নোৱাৰে সোঁত মাৰি থাকিলে কিবা পানীত থকা কিবা সৰীসৃপেই হওক বা বেলেগ ধৰণৰ পোকেই হওক আহিছে বুলিওতো আপুনি ধৰিব নোৱাৰে সোঁতত যিহেতু সোঁত প্ৰবাহমান হৈ থাকে সেইবিলাকত আৰু তেনেকুৱা অৱস্থাত আপোনাৰ সাঁতোৰাটো উপযুক্ত নহয় কিবা এটাই কামোৰি দিলে আপুনিটো তেতিয়া উঠিব নোৱাৰিব তাত পানীত ডুবি আপুনি মৰি যোৱা সম্ভাৱনা থাকে ইমানকে ক'লোঁ আৰু